হেল্ল' দাদা লোকেল মাছ পালোঁ হয় নিকি

লোকেল মাছ যিকোনো হ'লেই হ'ব শুনিছোঁ মানে মোক এজন মানুহে ক'লে যে আপোনাৰ নামটো ক'লে ত' সেইকাৰণে আপোনাক ফোন কৰিলোঁ ত' দিব পাৰিব নেকি মোক লাগিছিলে আপোনাৰ মঙলবাৰে লাগিছিলে হয় হয় প্ৰগ্ৰেম এটা আছিলে বাৰু সৰুকৈ অঁ দচ কেজি কি মাছ এনেই আপুনি কি কি মাছ হেৰি কৰে মানে আছে আপুনি মানে দিব পাৰিব আপুনি নামবোৰ কওকচোন তাৰোপৰি আৰু বেলেগ বিল অঁ অঁ বিলৰ হয় ন হয় হয় হয় হয় আপুনি ঠিক আছে আপুনি দামবোৰ ক'লে ভাল আছিলে মাগুৰ মাছৰ কিমান আৰু অঁ অলপ কম কৰি দিব দাদা কম কৰি দিব

হয় হয় কাটি দিলে বেছি ভাল হয় কাটি কাটি দিলে

বাকী বাকী আৰু বাকী আৰু মাছৰ দামবোৰ কওকচোন ইফালে শ'ল শ'ল মাছৰ কিমান দাম হয় আৰু আৰু বেলেগ পুঠি কাৱৈ তেনেকৈ পাই নেকি নহ'ব নেকি

হয় আপুনি পিছে জা জালত হেৰি মাৰে নে বোলে আপুনি কিবা হেৰি বৰশী চৰশী দি আপুনি হেৰি কৰে মাছ উঠায়

দিয়ক আপুনি মোক মঙলবাৰে লাগিছিলে দাদা মঙলবাৰে আপোনাৰ ৰাতিপুৱা লাগিছিলে কাৰণ আমাৰ ঘৰত এখন মানে সকাম আছেতো ত' সকামৰ কাৰণে বিচাৰিছিলোঁ

হ'ব পূৰা চিয়'ৰনে দাদা পোৱাটো মই বেলেগক নকওঁ কাৰণ মই এতিয়া আপোনাকে আশা কৰিছোঁ দিয়ক দিয়ক ৰাখিছোঁ